মানুহে কয় অনলাইনত বস্তু আনিলে বেয়া আহে ক'ত আ মই দেখোন এখন শাড়ী আনিছোঁ বেছি দামো লোৱা নাই দুশ টকাহে লৈছে দুশ টকাত ইমান ধুনীয়া শাড়ীখন পিন্ধিবলৈও বহুত আৰাম কোমল মানুহে কয় অনলাইনত বহুত দাম বহুত দাম নহয় দোকানতহে ইয়াতকৈ বেছি দাম লয় এইখন শাৰী পিন্ধিবলৈ যিমান আৰাম বহুত আৰাম আছে